অঁ মাধুৰ্য কি খবৰ ভালেই ঘৰতে আছা নে তাকে পালেই কি ক'ম আৰু এইবিলাক চাকৰিৰ পিছত দৌৰি আছোঁ বাকী তই বিয়া চিয়া পাতিলি বুলি শুনিছোঁ বিয়া চিয়া পাতি কিবা মানুহটো লুকাই গ'লি যে অ' বাকী এনেই মাহঁতৰ খবৰ ভাল মই মানে কথা এটা ভাবিছোঁ আমি আগতে যিখিনি ল মানে লগৰখিনিয়ে পঢ়িছিলোঁ ন গোটেইখিনিয়ে মিলি গৈ ওচৰতে মানে আমাৰ নতুনকৈ বনাইছে বায়'ডাইভাৰ্চিটি পাৰ্ক এখন বনাইছে তাত গোটেইখিনি লগ হওঁগে নেকি এদিন খানা এটা খাওঁ গৈ তাত যাবি নেকি অ' নহয় আকৌ মই শুনিছোঁ তই মানে মানুহটো ফ্ৰীয়ে নহয় কিবা কাম কাম কামত বিজি থাক বুলি শুনিছোঁ সেইটো কাৰণে সুধি লওঁ সেইটোৱেই মানে বন্ধুত্ব মেইন ন অঁ বাকী এনেই মানে

আজি বাকী আজিটো মানে দহ তাৰিখ হ'ল মই মানে বাইছ তাৰিখ মানে যাম হা মানে বাইছ তাৰিখ মানে মোৰ বাৰ্থডে'ও আছে মোৰ বাৰ্থডে' পাৰ্টিটো মানে তাতেই দিম আৰু অঁ তাতে খোৱাম একেলগে এটা খৰচতে গুচি যাব ন বাকী তহঁতে খোৱা বোৱা তহঁতে খালি লগত গ'লেই হ'ল আৰু বাকী পাৰ্টিটো মোৰ ফালৰ পৰা হ'ব বাৰু তাত কি খাৱ ক আকৌ তহঁতে নাই নাই মানে মানে কি হয় তো তাত মানে মানে কথাটো হ'ল কি পাৰ্কখন একদম নতুন মানে ময়ো গৈ পোৱা নাই মানে প্ৰথমবাৰ যাম মই মানে গতিকে তাত কি পায় খাদ্য মই একো নাজনো মানে ভালকৈ মানে এই ওচৰতে মানুহবিলাকৰ মুখত শুনিছোঁ বহুত ধুনীয়া বনাইছে বোলে নতুনকৈ তাকে আৰু

তাকে ফোন চোন কৰিব লাগে আকৌ তই আও তোলৈ ফোন কৰিলেও ফোনেই নালাগে আজি মই নম্বৰটো যেনে তেনে মই কালেক্ট কৰিছোঁ তোৰ তাকেই আও তাকে আৰু সংসাৰ কৰা মানুহ আৰু কি আৰু বুজি ল'ব লাগিব ন

বাৰু ৰ'চোন অঁ মানে বাইছ তাৰিখে আহিবি ৰ' চোন দেই মোৰ মানে এইয়া কাম এটাৰ কাৰণে মাতিছে মায়ে মানে তোক মই ফোন কৰি আছোঁ হাঁ পাছত